আমাৰ অসমৰ সম্প্ৰদায়ৰ সংস্কৃতিক পৰম্পৰাগত হৈছে কাতি বিহু কাতি বিহু হৈছে কাতি বিহুত আমি বিশেষকৈ তুলসী পুলি ৰুওঁ তুলসী পুলিৰ তলত সন্ধিয়া হ'লে চাকি জ্বলাওঁ ধাননি পথাৰত চাকি জ্বলাওঁ আৰু আমাৰ খেতিপথাৰত চাকি জ্বলাওঁ জ্বলাই সন্ধিয়া সকলোৱে মাহ প্ৰসাদ খাওঁ কাতি বিহু বুলি সৰু সুৰাকৈ চাহ জলপান তেনেকৈ ঘৰত খোৱা হয় ইগোটে পৰিয়ালটি মিলি তাৰপিছত আহিল মাঘৰ বিহু মাঘৰ বিহুত আমাৰ মেজি জ্বলোৱা হয় মেজিঘৰ ভেলাঘৰ আদি বনাই ৰা পিছদিনাখন মেজিঘৰ জ্বলোৱা হয় ভেলাঘৰ সাজি সকলোৱে ভেলাঘৰ উৰুকা দিনাখন মাঘৰ বিহু উৰুকাৰ দিনাখন সকলোৱে ভোজ খায় তাত মাছে মাংসই সকলোৱে ধুনীয়াকৈ পৰিয়ালকেইটা মিলি গাঁও ভোজ খায় আৰু পিছদিনাখন ৰাতিপুৱাই সকলোৱে গা পা ধুই নতুন কাপোৰ পিন্ধি মেজি জ্বলায় মেজি জ্বলাই তাতে চাহ জলপান খোৱা হয় সকলোৱে মিলি ডাঙৰ সৰুৱে ডাঙৰক সেৱা কৰে ইঘৰলৈ সিঘৰৰ পৰা যোগাযোগ কৰে তেনেকৈ তাৰপিছত আহিল বহাগ বিহু বহাগ বিহু হৈছে ৰঙালী বহাগ বিহুত মানুহে ৰাতিপুৱা গৰু বিহু প্ৰথমে গৰু বিহুত গৰুক গা ধুৱায় মাহ হালধি সানি গৰু বিহুত গৰু গা ধুৱায় তাৰপিছত পিছদিনাখন মানুহৰ বিহু মানুহৰ বিহু ৰাতিপুৱাই সকলোৱে মানুহৰ বিহু দিনাখন জা চা জা জলপান চাহ খায় আৰু বয়সস্থ মানুহ থাকিলে তেওঁলোকৰ পৰিয়াল সৰু পৰিয়ালবোৰ আহি বয়সস্থ মানুহবোৰৰ মানুহজনক আহি নতুন কাপোৰ দি সেৱা কৰে আৰু সকলোৱে নতুন কাপোৰ পিন্ধে আৰু চাহ জলপান খায় তাৰপিছত ৰঙালী বিহু হয় বিহু গায় ঘৰে ঘৰে হুঁচৰি দল আহে জেং বিহু দল আহে সকলোৱে বিহু গায় ঘৰে ঘৰে পইচা তোলে আৰু আকৌ বিহুত ভোজ খায় সকলোৱে মিলি গাঁৱৰ ৰাইজে মিলি নামঘৰত সকলোৱে মিলি হুঁচৰি ভোজ খায় সেয়াই হৈছে ৰঙালী বিহু